ভাল ভাল আপোনাৰ ভাল আছে আছে পৰীক্ষা হৈ আছে আজি শেষ হৈছেহে অঁ আপোনাৰ হয় অঁ সে সিহঁতৰ ভালনে বোলো নাই বেমাৰ গাটো ভাল নাই বৰ এটা বহ্মপুত্ৰৰ পৰা আনিছোঁহে অঁ অঁ এই আনি আৰু সেয়া আৰু এতিয়া অকণ ভাল পাইছে এমাহ থাকিলো ব্ৰহ্মপুত্ৰত তেতিয়া আহিছোহে ব্ৰহ্মপুত্ৰৰ পৰা ভাত পানী খালে ভাত পানী খালে অঁ অঁ মই খোৱাই নাই চাকৰি যে নাই পোৱা দেই আমাৰ সেই ওচৰৰ আপোনাৰ সেই প্ৰাইভেট হেৰি ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত সেই ওলোৱা কথা আছে নাৰ্চৰ হেৰি মই খবৰে লোৱা নাই ল'ব লাগিব বুইছে আপোনালোকৰ পিনে ওলাইছেনি ক'ৰবাত প্ৰাইভেট হেৰি জব হয় হয় মই গম পালেও আপোনাক জনাম নহয় মই গম পালে আপোনাক জনাম দেই হয় হয় আৰু বেলেগত গম পালেও আপুনি জনাব দেই অঁ হয় হয় হয় অঁ অঁ অঁ অঁ অঁ অঁ মই গম পালে আপোনাক জনাম অঁ আৰু কিবা ঘৰ আৰু পিকনিক চিকনিক ওলাইছেনি ক'ৰবাত হা অঁ মানুহজন নাই এতিয়া ওলাই গ'ল

তেওঁ সেইবোৰে আগৰ সেইবিলাকে কৰি আছে আৰু ব্যৱসায় বাণিজ্য অঁ হেৰি নহয় নতুন বছৰত পিকনিক চিকনিক ওলাইছেনি ক'ৰবাত অঁ হয় নেকি ৰয়িং যাব অঁ ভালে ভালে যাব ঠিক আছে ঠিক আছে নতুন বছৰৰ শুভেচ্ছা দিলোঁ দেই অঁ অঁ শুনক আকৌ আপুনি খালি প্ৰাইভেট জব ওলালে মোক খবৰটো দিব কেনেবাকৈ শুনিলে দেই ময়ো জানিলে দিম আপুনি জনালে দিব অঁ অঁ অঁ ঠিক আছে হ'ব অঁ